এডুকেশ্যন লোণ লৈ পোৱা নাই পাঁচ বছৰ আগত দাদাৰ ল'ৰাটোৰ পঢ়াৰ বাবে লোণ বিচাৰি ডুমডুমা এছ বি আই বেংকত কেইবাবাৰো মেনেজাৰক লোণৰ প্ৰণালী জানিবলৈ গৈছিলোঁ নানান ধৰণৰ নথিপত্ৰ মাটিৰ পট্টা বছৰেকীয়া আয় আদি বিচাৰিছিল ডুমডুমাৰ পৰা তিনিচুকীয়ালৈ ডি চি অফিচলৈ অহা যোৱা প্ৰমাণপত্ৰ উলিওৱা এটা কামৰ কাৰণে কেইবাদিনো অহা যোৱা কৰিব লগা হৈছিল অসুবিধা পাই পঢ়া লোণটো আৱেদন নকৰিলোঁ